ট্ৰেভেলৰ সুবিধা বুলি ক'লে বহুতো ট্ৰেভেল এজেঞ্চি আছে আজিকালি তাত বহুত কম পইচাতে বহুত ঠাই উপভোগ কৰিব পাৰি মোৰ ফালৰ পৰা ক'বলৈ গ'লে মই বহুতো ভাল ভাল জেগা ট্ৰেভেল কৰিছোঁ তাৰ বিষয়ত তাত ভিতৰত বিশেষ ট্ৰেভেল কৰা জেগা হ'ল নাগালেণ্ড জুক' ভেলী তাত আমি চাৰিজনী ছোৱালী গৈছিলোঁ বহুত সাহসত গৈছিলোঁ আৰু হোষ্টেলৰ পৰা মনে মনে গৈছিলোঁ বাৰু কিন্তু ভাল লাগিছিল আৰু বহুত কম পইচাতে আমি আহিছোঁ বহুত কাৰোবাৰ লগত ইনষ্টাগ্ৰামত কাৰোবাৰ লগত ফেচবুকত মেচেজ কৰি এনেকৈ চিনাকি হৈ তাৰপৰা মানে কোনখিনিৰ পৰা কোন গাড়ীত যাব লাগে ক'ত থাকিব লাগিব আমি সেইখিনি সুবিধা তাৰপৰা সেইখিনি সুবিধা ল'বলৈ আমি বহুতো ফ্ৰেণ্ডৰ লগত চিনাকি হৈ কথা পাতি সেনেকৈ গ'লোঁ গৈ আমি বহুত কম পইচাতে বহুত ভালকৈ ট্ৰেভেল কৰিলোঁ আৰু মানে এটা এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ তাৰপৰা জুক' ভেলী বুলি ক'লে বহুত বেষ্ট মেম'ৰিজ আৰু মোৰ হোষ্টেল লাইফৰ তাত বহুতেই ভাল ঠাই এখন উপভোগ কৰিব পাইছোঁ বহুত কম পইচাত আৰু নাগালেণ্ডত যা যাবলৈ আমাৰ গাড়ীৰ একো প্ৰব্লেম হোৱা নাই আমি ট্ৰেইনত গ'লোঁ ট্ৰেইনৰ পৰা যাই তাৰপৰা আৰু গাড়ী বেলেগ বেলেগ গাড়ী চেঞ্জ কৰিছোঁ কৰি তেনেকৈ গুৱাহাটীৰ পৰা বেলেগ এনেকুৱা বহুত গাড়ী চেঞ্জ কৰি কৰি ফ্ৰেণ্ডৰ পৰা সহায় লৈ তেনেকৈ আমি গ'লোঁ যাই তাত দুদিন থাকিছিলোঁ থাকি নাগালেণ্ড চাই ভালকৈ প্লাছ আমি ট্ৰেভেল গ্ৰুপ লগ পাইছিলোঁ তাত বহুতো মানুহৰ লগ পাইছিলোঁ আৰু অসমৰ মানুহক বা বাহিৰৰ বাহিৰৰ বহুতো ট্ৰেভেল গ্ৰুপ লগ পাই উপভোগ কৰিছোঁ ভাল লাগিছিল তাৰপিছত আমি শ্বিলং গৈছিলোঁ শ্বিলঙতো যাই ভাল লাগিছিল তাতো গাড়ীৰ সুবিধা ভালেই খুবেই ভাল গুৱাহাটীৰ পৰা বাছ পায় বাছত গৈ তাৰপৰা আৰু বেলেগ গাড়ী লৈ তেনেকৈ থাকি লাইটলোম কিবাকিবি এনেকৈ চাই আহিলোঁ ট্ৰেভেল বুলি ক'লে মোৰ লাইফত আৰু এই দুটা ট্ৰেভেল মানে বেষ্ট মেম'ৰিজ হিচাপে ৰৈ গৈছে আৰু ট্ৰেভেল কৰিবলৈ আজিকালি বহুতে ভাল ডাৰ্জিলিং যাবলৈও ভাল তাত বন্দে ভাৰত বুলি এখন ট্ৰেইন আছে তাত ডাইৰেক্ট যাব পাৰি চিলিগুড়িলৈ যায় তেনেকৈ গাড়ী চেঞ্জ কৰি আৰু ডাৰ্জিলিং ভালদৰে উপভোগ কৰিব পাৰি